চৰকাৰৰ পৰা কৃষিৰ বাবে নতুন বিদ্যুৎ শক্তি পাবলৈ আজিকালি যিহেতু বহুত সুবিধা দিছে বিদ্যুৎ শক্তিৰ কেন্দ্ৰবিলাকত নতুনকৈ আবেদন কৰিব লাগিব তেতিয়া আমি নতুন নতুন বিদ্যুৎ শক্তি পাম বা বিদ্যুতৰ ব্যৱস্থা কৰি ল'ব পাৰিম নাইবা নতুন নতুন স্কীম ওলাইছে তাতো এপ্পলাই কৰিব পাৰে বিদ্যুৎ শক্তি পাবলৈ প্ৰথমতে আমি বিদ্যুৎ কেন্দ্ৰ মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিব লাগিব নাইবা বিদ্যুৎ বিদ্যুৎ কেন্দ্ৰবিলাকত যি যোগাযোগ কৰিব লাগিব এপ্পলিকেশ্যন দিব লাগিব তেতিয়াৰ পৰা তেতিয়া তেনেদৰে আমি বিদ্যুৎ শক্তি পাব পাৰিম ল'ড শ্বেডিঙৰ বাবে কৃষকসকলে এইটোৱে সমস্যাৰ সন্মুখীন হয় যে তেওঁলোকে যিহেতু ধান কাটি আগৰ ক্ষেত্ৰততো ধান কাটি মৰণা মাৰি যিহেতু আজি যিহেতু ইলেকট্ৰিচিটিৰ দিন বা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিন সেইকাৰণে তেওঁলোকে অলপ সুখৰ জীৱন আৰম্ভ কৰিবলগা হৈছে বা ধান মৰণা মাৰি যিহেতু মিলৰ যোগেদি ধানবোৰ ওলোৱাত ধানবোৰ মিলত মাৰি বা তেওঁলোকে যিহেতু চাউলবোৰ ওলোৱা হয় যিহেতু বিদ্যুৎ শক্তি নাথাকিলে বা কাৰেণ্ট নাথাকিলে বিদ্যুৎ নাথাকিলে সেইবোৰ ওলোৱাব সন্মুখীন হোৱা সময়ত তেওঁলোকে সেইবোৰ খাব নোৱাৰে বা তেওঁলোকে সমস্যাৰ সন্মুখীন হয় আৰু ধানৰ ধানকে নহয় বিভিন্ন খেতি যিহেতু সৰিয়হ নাইবা আ অন্য কিবা ইত্যাদি সেইবোৰৰ ক্ষেত্ৰতো সন্মুখীন হয় যিহেতু কাৰেণ্ট নাথাকিলে তেলৰ তে তেলৰ সৰিয়হ মাৰি তেলৰ জৰিয়তে তেল উলিয়াব নোৱাৰে আৰু তেনেদৰেই বিভিন্ন সম সমস্যাৰ সন্মুখীন হ'বলগা হয়